পি এম পোষণ আঁচনি হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহক খাদ্যৰ বাবে সমস্যা নোহোৱাকৈ মাহে মাহে এটা নিৰ্দিষ্ট পৰিমাণত চাউল আটা আদি অতি প্ৰয়োজনীয় যিবিলাক খাদ্য সামগ্ৰী আছে সেইবিলাক যোগান কৰা গতিকে যোগান ধৰিবৰ বাবে চৰকাৰে সেই পি এম পোষণ আঁচনিৰ বিষয়ে আমাক জনাইছে গতিকে সেই আঁচনিয়ে বিভিন্ন ধৰণৰ জনসাধাৰণক উপকৃত কৰিব